আমি কোনো খেতি কৰিবলৈ কাৰো পৰা উপায় বুদ্ধি লোৱা নাই ব্যৱসায় কৰিবলৈ কাৰো পৰা শিকাও নাই মই আমি এই নিজে ডাঙৰক খেতি কৰা দেখি নিজে নিজে কৰোঁ আৰু পথাৰত ধান খেতি কৰোঁ বৰা ধান কৰোঁ চকুৱা ধান কৰোঁ বৰা ধান বৰা চাউল বিক্ৰী কৰি বিহু সময়ত বিহু চল চলিবলৈ হয় আমাৰ দুশ চাৰিশ টকা পাওঁ বিশেষ খেতি বেছিকৈ বিক্ৰী কৰিবলৈ নেপাওঁ বাৰু তা বাৰীত শাক পাচলি খেতি নিজে নিজে কৰোঁ আৰু কাৰো পৰা পৰামৰ্শ লোৱা নাই কাৰো পৰা কাৰো ওচৰত শিকা নাই কচু খেতি কৰোঁ ঘৰতে খাবলৈ হৈছে বিক্ৰী কৰিবলৈও হৈছে তাৰপিছত লাই মূলা তিল খেতি এনে সেইবিলাক কৰোঁ কৰিছোঁ তাৰপিছত তামোল পাণ আছে বাৰীতে তাৰপিছত আকৌ তাঁত বওঁ তাঁত পকোৱা সূতা ৰিহা বৈছিলোঁ মুগা মেখেলা বৈছিলোঁ তাৰপিছত টচৰ ৰিহা বওঁ এই ঊলৰ কেছবচা যোৰা বৈছোঁ গামোচা বৈছোঁ তাৰপিছত পকোৱা সূতা ষাঠি সূতা এনেকৈ চাদৰ বওঁ বওঁ সময় উলিয়াই ইজুতি পিছত সিজুতিকৈ তেনেকৈ বওঁ তাৰপিছত কলৰ বাৰী এখন আছে সৰুকৈ তাৰ কল বিক্ৰী কৰিও পইচা পোৱা পাওঁ নেমু আছে জলকীয়া গছ আছে জলকীয়া বিক্ৰী কৰিও খে পইচা পাওঁ তাৰপিছত আকৌ আ আলু খেতি অকণমান অকণমান কৰোঁ আলুৰ লগতে ৰঙালাও বেঙেনা ভে কবি বিলাহী এনেকৈ কৰি পেলাই কৰি কেৰেলা দুজোপামানো কৰি তেনেকৈ পইচা বিক্ৰী কৰিব পাৰোঁ বিক্ৰী কৰোঁ পইচা পাওঁ তেতিয়া নেমু আছে নেমুও বিক্ৰী কৰিব পাৰোঁ তাৰপিছত তিল অকণমান আছে তিলো বিক্ৰী কৰোঁ এনেকৈ কৰি চলোঁ আৰু বেলেগ চৰকাৰৰ পৰা আমি একো সা সুবিধা পোৱা নাই আজিলৈকে একো বিচৰাও নাই লোৱাও নাই লাই আছে ধনিয়া আছে তাঁতশালখনো আছে তেনেকৈ কৰি চাকৰি নাই যেতিয়া তেনেকৈ কৰিয়ে চলোঁ আৰু চাকৰিটো নহ'লেই